খৰাং বা শুকান বতৰৰ আমি গছ পুলিটো বহুতো যত্ন ল'বলগীয়া হয় যেনেকৈ নতুনকৈ ৰোৱা পুলিটো যদি ৰ'দ পৰে তাত আমি ছাঁহৰ ব্যৱস্থা কৰোঁ কিবা খুঁটি পুতি পিনি তাত আমি কাপোৰ বা কিবা পলিথিন দি পিনি আঁৰ কৰি দিওঁ আৰু পানী দি থাকোঁ মাজে মাজে নহ'লে পুলিটো মৰি যোৱা সম্ভাৱনা থাকে আৰু তেনেকৈ মানে সৰু ফুল পুলি হওক বা অন্য কিবা পুলি হ'লে আমি আগৰ পৰাই দেখি আহিছোঁ পুলিটো যেতিয়া বেছি বতৰটো খৰাং হয় বেছি ৰ'দ দিয়ে তেতিয়া মানে আমি কি কৰোঁ কলৰ পটুৱা এনেকৈ কৰি বনাই পিনি এনেকৈ কৰি ছাঁ দিয়ে আগৰ পৰাই দেখিছোঁ আমিও তেনেকৈয়ে দিওঁ তেতিয়া মানে পুলিটো ছাঁ পৰি পিনি সি অলপ টনকিয়াল হৈ থাকে আৰু আমি মাজে মাজে পানী দি পিনি সিহঁতক মানে বাঢ়ি যোৱাত মানে সহায় কৰোঁ মানে বহুতো যত্ন লওঁ আৰু পুলিটোক